অঁ অঁ ঘৰতে আছোঁ দে বাবা

অঁ যাবা পাল্লিতো ভালেই আকৌ মঠ মন্দিৰত একোপাক যাই থাকিলি আমাৰ সংস্কৃতিতো ৰক্ষা পৰে এতিয়া অঁ তাকেতো এতিয়া পিছে কি কৰি যাবি গাড়ী নে হেৰি চাইকেল

অঁ হ'ব হ'ব হ'ব এই যাৱাটো চাৰিটামান হে আমাৰ দুটা অঁ অঁ হ'ব আৰু এতিয়া প্ৰসাদ নিব লাগিল নহয় প্ৰসাদ কল কল লাগিল নাই নাই নাই মই ভিজায়ে লৈ যাম নেকি তেতিয়াহ'লি এই এই সোনকাল হয় আৰু কামটো অলপমান তাকে এই নাৰিকলো লাগিল নাৰিকলটো নহলি নহ'বয়ে অঁ অঁ কুঁহিয়াৰ ফল মূল অলপ হেৰিও আপেলো লাগিল এই আৰু আনাৰস পাই নহয় বজাৰত বহুত আনাৰস আজিকালি ওলাল আনাৰসো নিম অঁ অঁ এ তাৰে চকত দিপিলা চকত দিপিলা চকত আমি সেইখিনি বজাৰ কৰিম দে আৰু অলপ জহা চাউল লৈ গেলি কিন্তু পৰমান্নটো তাতে ভাল হ'ল হয় অঁ অঁ জহা চাউল গাখীৰ অলপ তাৰে কিবা কিবি আৰু অঁ তাতে বনোৱাৰ ব্যৱস্থা কৰেতো যোগাৰ দিলে বাবা অঁ নাই তাতে চব ধুনীয়া পৰমান্ন এই ইয়াতে দ'ল গোবিন্দটো দিয়ে নহয় এই খটৰাতো আজিকালি সেইটো ব্যৱস্থা আছে অঁ নাই নাই নাই সেইটো বেয়া কথা হা প্ৰত্যেক বছৰে আমি যাই আছোঁতো আমি প্ৰত্যেক বছৰে যায় আছোঁ এইবাৰো পিছে দেওবাৰটোৱে হ'ল দিন অঁ এই গাড়ীখন মাত্ৰ আগতে ঠিক কৰি থবি আকৌ নহ'লে নাপাম নহয় নহয়নে অঁ বাৰু এ ফাইনেল ফাইনেল দেওবাৰে

অঁ ঠিক আছে অঁ